অঁ শুনিছ ৰঞ্জু অঁ মই যে সেই যোৰহাটৰ নবীন পুস্তকালয় সদৰত যে আছে কেলে নবীন পুস্তকালয় তাৰপৰা যে উপন্যাসখন লৈছিলোঁ অনুৰাধা শৰ্মাপূজাৰীৰ ইয়াত এখন অৰণ্য আছিল বুলি সেই উপন্যাসখন পঢ়ি যে সঁচাকৈ বহুত আমোদ পালোঁ আৰু বহুত নজনা কথাও জানিবলৈ সক্ষম হ'লোঁ দেই কিতাপখনত যে ইমান ধুনীয়াকৈ মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কটো বিশ্লেষণ কৰিছে তয়ো পঢ়িবিচোন আনি ইমান যে ভাল লাগিব অঁ সেইকিদিন যে মোৰ মনটো ইমান বেয়া হৈ আছিল কিন্তু উপন্যাসখন যেতিয়াই পঢ়িবলৈ ল'লোঁ তেতিয়াই যে মোৰ মনটো উল্লাসেৰে ভৰপূৰ হৈ পৰিল পঢ়িবিচোন তয়ো বহুতো নজনা কথা জানিব পাৰিবি